এইখন শিৱসাগৰৰ জাংফাই ৰেষ্টুৰেণ্ট হয়নে মই আপোনালোকৰ ৰেষ্টুৰেণ্টৰপৰা এটা মিঠাই খাইছিলোঁ মিঠাইটো বহুত ধুনীয়া খাবলৈ মোৰ লগৰ বান্ধৱীসকলেও খাই বহুত ভাল পালে আৰু মোৰ ল'ৰা ছোৱালীকেইটায়ো খাই ভাল পালে সেই মিঠাইটো মোৰ আকৌ পুনৰ খাবলৈ মন গৈছে চাৰি পাঁচদিনৰ পাছত আকৌ সেই মিঠাইটোলৈ ইমান মনত পৰিছে আপোনালোকৰ সেই ৰেষ্টুৰেণ্টখনত সেই মিঠাইটোতো মই আকৌ পাম আৰু মোৰ বিশেষ অকমান কেতিয়াবা যাবলৈয়ো অসুবিধা হয় আপোনালোকৰ ৰেষ্টুৰেণ্টৰ ফোনৰ নাম্বাৰটোও মই নানিলোঁ যিহেতুকে মই অলপ অকলশৰীয়া সেইটো কাৰণে আপোনালোকৰ ৰেষ্টুৰেণ্টত কোনোবা ব্যক্তিয়ে সেই মিঠাইটো মই যদি নামটো কৈ দিওঁ আপোনালোকৰ ৰেষ্টুৰেণ্টৰ এজন ব্যক্তিয়ে মোক ঘৰতে দি থৈ যাব পাৰিবহি নেকি বাৰু আৰু যদি পাৰে দিলে মই তেনেকৈ ধৰি লওক দুদিন এদিনৰ মূৰে মূৰে মই নিজে নগ'লেও তেনেকৈ মই সদায়ে ল'ম বুলি ভাবিছোঁ আৰু আমাৰ ওচৰতো বাইদেউ আছে বৰমাহেঁত আছে তেওঁলোকেও খুব ভাল পালে খায় তেনেকুৱা আচলতে কি আমি চুগাৰ তুগাৰ থকা মানুহবিলাকে তেনেকুৱা মিঠাইটোহেঁত খাবলৈ পালে ভাল পাওঁ আৰু সেয়ে মই ভাবিছোঁ আপোনালোকৰ ৰেষ্টুৰেণ্টৰ লগত মই পাৰ্মানেণ্ট কাষ্টমাৰ এজনেই হৈ লওঁ নেকি পাৰিমনে তেনেকৈ বাৰু